মই বেলেগ এখন দেশ ভ্ৰমণ কৰাতো মই সৰুৰ পৰাই মোৰ এইটো বহুত ইচ্ছা যে মই বেলেগ এখন দেশ ফুৰোঁ মই তাৰ বিভিন্ন ধৰণৰ তেওঁলোকৰ জন জাতি জনগোষ্ঠী এইবিলাক চাওঁ তেওঁলোকৰ ট্ৰেডিচনছবিলাক কেনেকুৱা ফ'ল' কৰে সেইবোৰ এক্সপ্ল'ৰ কৰোঁ এইবিলাকৰ প্ৰতি সৰুৰ পৰাই বহুত ইণ্টৰেষ্ট আছিলে আৰু তেনেকুৱাই এখন দেশ যিখন দেশলৈ মই ভ্ৰমণ কৰা সুবিধা পালে মই সেইখন দেশলৈ যাব বিচাৰোঁ সেইখন দেশ হৈছে ভূটান ভূটান অসমৰ পৰা অতি মানে নিয়েৰেষ্ট কাউণ্ট্ৰি নেইবাৰিং কাউণ্ট্ৰি একেবাৰে ওচৰতে অসম আৰু ভূটান একেবাৰে ওচৰতে আৰু ভূটান মই এইটো কাৰণে যাব বিচাৰো যে মানে ভূটানক আমাৰ এছিয়াৰ ছুইজাৰলেণ্ড হিচাপে ছুইজাৰলেণ্ড বুলি কোৱা হয় আৰু এইটো মানে একদম হিমালয় হিমালয় পৰ্বতত থকা সৰু দেশ এখন যিটো ছুইজাৰলেণ্ড অফ এছিয়া বুলি কোৱা হয় আৰু এইখন দেশ মানে বহুত আপোনাৰ যিবিলাক মানুহে এতিয়া ধৰক বহু টকা পইচা খৰচ কৰি পেলাই ছুইজাৰলেণ্ডলৈ যায় তাৰ লেন্সকেপবিলাক চাবলৈ একদম তাৰ গ্ৰিনেৰীবিলাক চাবলৈ গ্ৰাছলেণ্ডবিলাক চাবলৈ সেইবিলাক বস্তু আমি ভূটানতে দেখা পাওঁ সেইটো কাৰণে যিহেতু ভূটান আমাৰ একেবাৰে ওচৰৰ দেশ লাগি থকা দেশ অসমৰ লগত সেইটো কাৰণে মই ভূটান ভ্ৰমণ কৰ কৰিব বিচাৰোঁ ভূটানত মানে আপোনাৰ বিভিন্ন ধৰণৰ আপোনাৰ মনেষ্ট্ৰিজ হওক বুদ্ধিষ্ট কালচাৰ যিটো মানে আমি দেখা পাওঁ আৰু ভূটানটো মানে আগতে মা তেনেকৈ যাবলৈ দিয়া নাছিলে টুৰিষ্টবিলাকক তেনেকৈ যাবলৈ দিয়া নাছিলে কিন্তু নাইণ্টিন চেভেণ্টিৰ পৰা মানে টুৰিষ্টবিলাকে কাৰণে অ'পেন হ'ল আৰু তেতিয়াৰ পৰাই মানে বহুত পপুলাৰ হ'ল ভূটানখন বিভিন্ন দেশৰ পৰা আপোনাৰ বহুত মানুহ ভূটানত ভ্ৰমণ কৰিবলৈ আহে ভূটানৰ লেন্সকেপবিলাক এনজয় কৰিবলৈ আহে ভূটানৰ কালচাৰ ট্ৰেডিচনবিলাক বুদ্ধিষ্ট মনেষ্ট্ৰিজবিলাক চাবলৈ আহে চাবলৈ আহি পেলাই বিভিন্ন তেওঁলোকৰ মানুহবিলাকৰ লগত ইণ্টেৰেকচন কৰে ত' বহুত ভাল পায় আৰু বহুত মানে এখন চাফ চিকুণ দেশ ভূটান আৰু তাতে মানে বহুত নিয়ম কানুন মানি চলে যিহেতু সৰু এখন দেশ যদিও তাতে নিয়ম কানুনবিলাক বহুত ফ'ল' কৰা হয় বহুত ফ'ল' কৰা হয় তাত ট্ৰাফিক ৰুলেই হওক আপোনাৰ ক্লিন হাইজিন কৰাই হওক আৰু চবতকৈ ডাঙৰ কথা ভূটানখন এখন ন' ট'বেক' জ'ন কাউণ্ট্ৰি মানে তাত আপুনি ধূমপান ব্যৱহাৰ কৰিব নোৱাৰে ধূমপান ছিগৰেট আপুনি তাত খাব কোনোপধ্যেই নোৱাৰে তাত যদি আপুনি কেনেবাকৈ ধূমপান নিলে আপোনাৰ ওপৰত জৰিমনা হ'ব আপুনি মানে তাত এণ্ট্ৰি কৰাত প্ৰব্লেম হ'ব সেইটো কাৰণে মানে ভূটানখন মোৰ বহুত প্ৰিয় আৰু ভূটানখন মই মানে ভ্ৰমণ কৰিব বিচাৰোঁ যদি মই সুবিধা পাওঁ কেতিয়াবা ভূটানখন মোৰ ভ্ৰমণ কৰাত বহুত মোৰ মন আছে আৰু ভূটানত বিভিন্ন ধৰণৰ আপোনাৰ হেৰি আছে আগৰ দিনৰ মনুমেণ্টবিলাক বুদ্ধিষ্ট যি আগৰ কালচাৰ আৰু ভূটান আপোনাৰ পাৰ' হওক থিম্ফু হওক এইবিলাকত বিভিন্ন ধৰণৰ আপোনাৰ ফেষ্টিভেলছবোৰ হয় জনজাতি ফেষ্টিভেলছবিলাক বুদ্ধিষ্টৰ তাত মানুহে সেইবোৰ চাবলৈ আহে ত' সেইটো কাৰণে ভূটানখন মোৰ মানে বহুত প্ৰিয় আৰু মই ভূটানটো মানে যাব বিচাৰোঁ সেইটো এইখিনিয়ে কথা ভূটান মোৰ ভ্ৰমণ কৰাৰ আঁৰত এইখিনি কথাই আছিলে আৰু তাতে আপোনাৰ এগ্ৰিকালচাৰ আৰু ফৰেষ্ট্ৰিটো বহুত বেছি মানে তাৰ মানুহেই মানে অকল তেওঁলোকৰ জীৱিকা চলাই এগ্ৰিকালচাৰৰ ওপৰতেই মানে এগ্ৰিকালচাৰ খেতি বাতি কৰে আৰু ফৰেষ্ট্ৰি গ্ৰীনেৰী বহুত আপোনাৰ ভূটানত আপোনাৰ এনেকুৱা ফিল হ'ব যে আপুনি মানে অক্সিজেনটো বহুত ভাল তাৰ কাৰণ তাত কোনো পলিউচন নাই পলিউচন তাত হ'বলেই নিদিয়ে তাৰ গৰ্ভমেণ্টে বা তাৰ পাব্লিকে বা লেতেৰা পেতেৰা তেনেকুৱা হ'ব নিদিয়ে সেইটো কাৰণে মই ভূটানলৈ যাব বিচাৰোঁ